লোকসংগীত আৰু সংগীতে এটা জাতিৰ এটা ভাষাৰ নিজৰ স্বক্ৰিয়তাক উপস্থাপন কৰে লোকসংগীত আৰু সংগীতে নিজৰ ভাষাটোক নিজৰ জাতিটোক নিজৰ সংস্কৃতিখিনিক বিশ্ব দৰবাৰত তুলি ধৰিব পাৰে সংগীতৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সমাজৰ দুখ দুৰ্দশা ৰাইজৰ আগত তুলি ধৰিব পাৰোঁ আৰু লোক সংগীতসমূহে পূৰ্বৰে পৰা যিবিলাক এটা জাতিৰ যি সংস্কৃতি তাৰ মাপকাঠি নিৰূপণ কৰে সংগীত হৈছে এনে এটা সুৰ এনে এটা অমৃত যি মানুহে দুখতো শুনিব পাৰে সুখতো শুনিব পাৰে দুখত থকা মানুহকো সুখ দিব পাৰে সুখ থকা মানুহকো দুখ দিব পাৰে সেয়াই হৈছে সংগীত সংগীতৰ প্ৰেমত পৰিব পাৰে মানুহ সংগীত ভাল পাব পাৰে সংগীত শিকিব পাৰে কিন্তু বৰ্তমান সময়ত দেখা গৈছে অসমীয়া ভাষাটো আমাৰ ভাষাটো আমাৰ গীতসমূহক এনেধৰণৰ কিছুমান শব্দ সংযোজিত হৈছে যিবিলাকৰ ভাষা যিবিলাকৰ অৰ্থ বুজি পাবলৈ বৰ কঠিন যিবিলাক ভাষা হয়তো কোনোদিন অসমীয়া মানুহে শুনি পোৱা নাই বা ক'তো ব্যৱহাৰ কৰি পোৱা নাই এইটো ক'ৰ পৰা আহিল সেয়া হৈছে সম্পূৰ্ণ পাশ্চাত্য সংস্কৃতি পাশ্চাত্যৰ যিবিলাক ধাৰণা সেই ধাৰণাৰ পৰা আমাৰ আজিৰ অসমীয়া গীতসমূহত সেইবিলাক সোমাবলৈ আৰম্ভ কৰিছে যাৰ কাৰণে অসমীয়া ভাষাটো আজি যথেষ্ট সংকটত আছে সেইকাৰণে মই অনুৰোধ কৰিম যিসকলে সংগীত চৰ্চা কৰে যিসকলে সংগীত সংগীতত সুৰ দিয়ে সংগীত লিখে তেওঁলোকলৈ মই এটি অনুৰোধ কৰিম যাতে অসমীয়া ভাষাটোক অসমীয়া হিচাপে ব্যৱহাৰ কৰক তাৰ পৰিৱৰ্তে কোনো প্ৰাচাত্য ভাষা যাতে ব্যৱহাৰ নকৰে এইটো মোৰ আপোনালোকলৈ এটি কাটৰ অনুৰোধ কাটৰে আপোনালোকক অনুৰোধ জনাইছোঁ যিহেতু অসমীয়া ভাষাটো ইমান শুৱলা ইমান ইমান মিঠা বহুত মিঠা মিঠা শব্দ অসমীয়া ভাষাত আছে যিবিলাক আজিকালি হেৰাই যাবলৈ ধৰিছে আমি নিজেই নাজানো আমাৰ কিছুমান এনেকুৱা এনেকুৱা কিছুমান শব্দ আছে যিবিলাক শব্দ শব্দৰ অৰ্থ আজিকালি আমি নিজেই নাজানো আজিকালি ল'ৰাই হয়তো পিয়লা বুলি ক'লে বুজি নাপাব পিয়লা শব্দটোৰ অৰ্থ কি পিয়লা মানে কি বুজি নাপাব ঠিক তেনেধৰণে এনেকুৱা ধৰণৰ বহুত শব্দ আছে যিবিলাক আজিকালি হেৰাই যাবলৈ উপক্ৰম হৈছে সেইকাৰণে মই সকলো সকলোকে অনুৰোধ জনাইছোঁ অসমীয়া ভাষাটো অধ্যয়ন কৰক অধ্যয়ন কৰি ইয়াক বিশ্বৰ দৰবাৰত তুলি ধৰিবলৈ চেষ্টা কৰক নহ'লে হয়তো এদিন কালক্ৰমত অসমীয়া ভাষাটো হেৰাই যাব ইতিমধ্যে পৃথিৱীৰ বুকুৰ পৰা কেইবাটাও ভাষা হেৰাই গৈছে আৰু অসমীয়া ভাষাটো যে এদিন যে হেৰাই নাযাব তাৰ কোনো কথা নাই সেয়েহে মই সকলোকে অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ অসমীয়া অসমীয়া সঁচা অসমীয়া মানুহসকলক অনুৰোধ জনাইছোঁ অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ আপোনালোকৰ অকণমান হ'লেও অৰিহণা আগবঢ়াওক